হাঁহ ক হাঁহে গোটা ধান যদি খাবলে পায় খুব সোনকালে কণী পাৰে কণী পাৰ লগে লগে আমাৰ প্ৰডাকশচনটো বেছি হয় আমি কণীৰ ফালৰ পৰাও বিক্ৰী কৰিব পাৰোঁ আৰু হাঁহ হাঁহ কুকুৰা হাঁহো আমি চীট মূল্যত বেচিব পাৰোঁ কিন্তু ভাত খোৱালে মানে ভাত ভাত খোৱালে হাঁহবিলাক অতি সোনকালে ডাঙৰ হয় আৰু শকত হয় কণী ধান খালেহে কণী পাৰে যদি ভাত বেছিকে খোৱা হয় হাঁহবিলাকৰ তেল ফাটে আৰু ধান যেতিয়া আমি ঘেঁহু গুডৰিি বা ধান খুৱাওঁ তেতিয়া খুব সোনকালে কণী পাৰে

অসম খাদ্য খাদ্য হ'ল হাঁহৰ ধান ঘেঁহু ঘেঁহু আৰু ধৰি লওক ধৰি লওক এনে কচু শাকো শাক সিজাই কচু শাক লাই শাক এইবিলাক সিজাই সিজাই হাঁহ আৰু কুকুৰা খোৱাব পাৰি এতিয়া মই বৰ্তমান মই মানুহগৰাকী মানে প্ৰেছাৰ ষ্টক হৈ লেঙেৰা তথাপিতো মই সেইধৰণে বাৰীৰ শাক পাচলিবিলাক সিজাই দিওঁ কচু বুটলি সিজাই দিওঁ সিজাই পেলাই তু তুহ গুড়িৰ লগত হাঁহক আৰু কুকুৰা সমমানে খাবলৈ দিওঁ তাৰপিছতে আপোনাৰ তুহগুৰিবোৰ কেতিয়াবা খোঁত চাউলো মিহলাই মিহলি কৰি হাঁহক সানি পেলাই গঁড়লত ভৰাই দিওঁ এনে কৰিলে মানে আমাৰ হাঁহ কুকুৰাৰ প্ৰডাকশচনটো বেছি হয় হাঁহে উমনিি ল'লে মানে এমাহত আমি যদি খেৰৰ উমনি দিওঁ এমাহঁতে পোৱালি ওলায় সেই পোৱালিবিলাকক আমি প্ৰথমতে ভাত খুৱাওঁ পোৱালি ওলালে মানে আমি ভাত ভাঙি ভাঙি ভাতৰ লগত অলপ পানী দি খুৱাওঁ তাৰপিছত আমি বাৰীত কোৰ মাৰি পেলাই কেঁচু খুৱাওঁ কেঁচু খালে হাঁহ হাঁহ অতি সোনকালে ডাঙৰ হয় ডাঙৰ হয় আৰু চৰ্বি হয় কেঁচু খোৱা হাঁহে সোনকালে কণী পাৰে এনেকুৱাবিলাক কৰি কৰি মই বৰ্তমান ধুনীয়াকে চলি আছোঁ হাঁহ কুকুৰা পালন কৰি তাৰপিছতে আপোনাৰ মানে এইটো কি আমি আমি আজিকালি ধানবিলাক আমি মিলত খুন্দাওঁ ধানৰ যি যিবিলাক ধানৰ গুড়ি ওলায় আৰু যিবিলাক তাত খ্ষুদ আহে সেইবিলাক সকলো আমি সানি মেলি হাঁহ হাঁহক হাঁহৰ দানাৰ লগত খুৱাওঁ হাঁহবিলাকক খালি পানীৰ ব খুব প্ৰয়োজন হয় হাঁহ পুহিবলে হ'লে মানুহক পুখুৰী লাগেই আমাৰ ময়ো তেনেকে পুখুৰী এটা কৰি লৈছোঁ আৰু প্ৰায় দিনটো তিনিবাৰ চাৰিবাৰ মই হাঁহক পুখুৰীত পালা এৰি দিওঁ ধুনীয়াকে গা পা ধুই আহি আহি আকৌ দানা খাবলৈ দিওঁ দানা পানী খাই লৈ তেওঁলোকক নিশা হ'লে মানে ভাল অকমান শুকান ঠাইত গঁৰাল বনাই লৈছোঁ তাত বান্ধি থওঁ ৰাতিপুৱা হ'লে খুলি দিওঁ এই ধৰণে মই হাঁহ পালন কৰি হাঁহ কুকুৰা পালন কৰি বৰ্তমান মই চলি আছোঁ বিশেষকৈ হাঁহ কুকুৰা হাঁহ কুকুৰাৰ বাবে আমি জানিলে বহুত কচ তেওঁলোকক ভালকে খোৱা ধোৱা দিব জানিলে বেমাৰ আজাৰৰ পৰাোক হেৰি হয় যদি আমি পৰিষ্কাৰ পৰিচ্ালনামতে নাৰাখো লেতেৰা পেটাকে ৰাখোঁ তেতিয়াহ'লে হাঁহ হাঁহৰ অতি সোনকালে বেমাৰ হয় হাঁহবিলাকৰ বেমাৰ হ'লে মানে মূৰটো পেলাই পেলাই পেলাই দিয়ে তাৰপিছতে আৰু খাবলে মন নকৰে অলপ ধৰফৰ ধ ৰফৰ কৰি মৰি থাকে তেতিয়া আমি কি কৰোঁ অলপ দানাবিলাক আমি গৰম পানীত সিজাই দি ওচৰতে হস্পিটেল থাকিলে আমি হস্পিটেললৈ গৈ দৰৱ পাতি আনি খোৱালে তেতিয়া আৰু নি নিৰোগী হয় সেইধৰণেই বৰ্তমানলৈকে হাঁহ কুকুৰা পালন কৰি বৰ্তমানলৈকে মই এটা বাাঁওঁ ভৰিটো মই বাাঁওঁ ভৰিটো মোৰ বেয়া সেনেকেই মই এডাল লাখতি লৈ লৈ হাঁহ কুকুৰা পালন কৰি বৰ্তমান কৰ্ম সংস্থামান লৈ আছোঁ আৰু মই মোৰ মোৰ মিষ্টাৰকো ভাল মোৰ মানুহ স্বামীগুৰুকো মই ভালকে চলাই আছোঁ